ভাৰতীয় কলা শৈলী অতীজৰে পৰা অতি চহকী আছিলে কিন্তু এতিয়া কি হৈছে লাহে লাহে এইবিলাক নোহোৱা হৈ গৈছে এতিয়া বৰ্তমান ইয়াৰ সলনি নতুন নতুন টেকন'লজি বা কাৰিকৰী শক্তিসম্পন্ন কিছুমান কলা আহিছে এতিয়া ভাৰতৰ কলাশৈলী বুলি ক'লে প্ৰথমে আমি যিবিলাক মন্দিৰসমূহৰ কথা ক'ব লাগিব বা মোগলৰ দিনৰ যিবিলাক আমাৰ কাৰুকাৰ্য খচিত আমাৰ আছিলে মনুমেন্টবিলাক সেইবিলাকৰ লাহে লাহে নোহোৱা হৈ গৈছে কিন্তু এইবিলাক আমাৰ সংৰক্ষণ কৰিবলৈ অতি প্ৰয়োজন নহ'লে আমাৰ এই প্ৰাচীন যিবিলাক কলাশৈলী আছিলে সেইবিলাক কেতিয়াবা লোপ পাব পাৰে আৰু এইবিলাক আমাৰ কলাশৈলীবিলাকে আমাৰ ভাৰতীয় যিটো আমাৰ সংস্কৃতি সেই সংস্কৃতিক আগবঢ়াই নিছে বা আমি ভৱিষ্যৎ প্ৰজন্মক দেখুৱাব পাৰোঁ যে আমাৰ ভাৰতীয় সংস্কৃতি কেনেধৰণৰ আছিলে গতিকে এইবিলাক সংৰক্ষণ কৰি যদি ৰাখিব পৰা নাযায় তেনেহ'লে ভৱিষ্যতে আমাৰ ভাৰতীয় যি কলা সংস্কৃতি আছিলে সেইবিলাক আমি পাহৰি পাহৰণিৰ গৰ্ভত সেইবিলাক আমাৰ সোমাই যাব